আমাৰ অঞ্চলৰ সত্ৰীয়া সংস্কৃতিৰ সাধকজনৰ নাম হৈছে শ্ৰীযুত দিলীপ ভূঞা বৰবায়ন তেওঁ আমাৰ অঞ্চলত এখন সত্ৰীয়া বিদ্যালয় স্থাপন কৰিছিল বিদ্যালয়খনত অঞ্চলৰ সকলো ল'ৰা ছোৱালীকে সত্ৰীয়া সংস্কৃতিটোৰ বিষয়ে ইমান সুন্দৰকৈ শিকাইছে সেইটো তেওঁ শলাগ ল'বলগীয়া তেওঁ ল'ৰা ছোৱালীসকলক ধেমেলীয়াকৈ ইমান সুন্দৰকৈ শিক্ষা প্ৰদান কৰি আছে তেওঁ গায়ন বায়ন চালি নৃত্য ঝুমুৰা নৃত্য সুত্ৰধাৰী লৱন চুৰি কৃষ্ণ নাচ গোসাঁই নাচ ভোজন বেহাৰ সকলো নৃত্যই সুন্দৰকৈ শিকাই আছে তেওঁ ল'ৰা ছোৱালীসকলক অসমৰ বাহিৰতো সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰাইছেগৈ তেওঁ ল'ৰা ছোৱালীসকলক সত্ৰীয়া সংস্কৃতিটোনো কি কিয় শিকিব লাগে এই বিষয়ে সুন্দৰকৈ শিক্ষা দিছে তেওঁ অঞ্চলত এনেকুৱা এটা ভাল কাম কৰাৰ বাবে তেওঁক সঁচাই শলাগ ল'বলগীয়া তেওঁৰ এই প্ৰচেষ্টা যাতে সদায় সফল হওক আমি সেইটোৱে কামনা কৰোঁ